অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ উন্নতিৰ ওপৰত কিছু কথা ক'বলৈ গ'লে হ'লে আপোনাৰ আজিকালি কি কয় ল'ৰা ছোৱালী সমনীয়াবোৰ অসমীয়া স্কুলত পঢ়াব নিবিচাৰে তেখেতলোকে যিধৰণে আজিকালি অকল কেৱল ইংৰাজী মাধ্যমত ইংৰাজী মাধ্যমত পঢ়াবলৈ চায় আৰু তেতিয়াহ'লে অসমীয়া মাধ্যমত আজিকালি পঢ়াব লাগে ধুনীয়াকৈ আজিকালি সুন্দৰভাৱে অসমীয়া ভাষাটো সাংস্কৃতি বহুতো জড়িত থকাৰ উপৰিও অসমৰ লগত অসমৰ অসমীয়া জাতিৰ অসমীয়া মাধ্যমতে পঢ়িব লাগে তেখেতলোকে আজিকালি অকল ইংৰাজী শব্দটো বেছি ব্যৱহাৰ কৰাই অসমীয়া মাতৃভাষাৰ শব্দটো তেখেতলোকে আজিকালি নিষ্ক্ৰিয় হৈ যাব হৈ যাব সেই যাতে অসমীয়া ভাষাটো সম্পূৰ্ণভাৱে উলংঘ নহয় সেইবাবে তেখেতলোকে অকণমান চাব লাগে আৰু অসমীয়া মাধ্যমক তেখেত লোকে সকলো বিদ্যালয়তে ভালকৈ যাতে অনুদান পঢ়াই শিক্ষক শিক্ষাগুৰুসকলেও ছাত্ৰ ছাত্ৰীসকলেও যাতে সেই পাঠদানসমূহ ভালকৈ পঢ়ে সেইটোৱে আৰু মোৰ ক'বলগীয়া কথা